আমাৰ অঞ্চল বুলি ক'বলৈ হ'লে আমাৰ অসমখনৰ বিষয়ে ক'বলৈ ওলাইছোঁ অসমখনত শিল্পীসকলে পুৰণি কলাবোৰ জীয়াই ৰাখিবৰ কাৰণে অসমৰ বিভিন্ন অঞ্চলত যেনে বাঁহ বেতৰ কলা যেনে হস্তশিল্প বা বাঁহেৰে বনোৱা বস্তু কাপোৰ যেনেকে হাতেৰে বোৱা তাঁত শাল ঠিক তেনেকে কাঁহৰ বাচন বৰ্তন পিতলৰ বাচন বৰ্তন বিভিন্ন ধৰণৰ আচবাব পত্ৰ অসমৰ শিল্পীসকলে অতীতৰে পৰা ইয়াত প্ৰচলন চলাই আছে আৰু তেওঁলোকে বিভিন্ন ধৰণে ইয়াত কাম কৰি আছে এই শিল্পীসকল হ'ল অসমৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন অঞ্চলৰ প্ৰতিভাৰ বিষয়ে ক'বলৈ ওলাইছোঁ যেনে মই প্ৰথমতেই লৈছোঁ আমাৰ গোৱালপাৰা চহৰত যেনেকে গোৱালপাৰা জিলাখনৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ গোৱালপাৰা জিলাখনত হ'ল কিছু বাঁহ বেতৰ শিল্পৰ দ্বাৰা প্ৰচলন আছে ঠিক মাটিৰ বাচনো ইয়াতে বনোৱা হয় বাঁহ বেতৰ শিল্প যেনে ইয়াতে দুবা পাৰা বুলি এটা অঞ্চল আছে গোৱালপাৰা চহৰৰ পৰা ঠিক এঘাৰ কিলোমিটাৰ গোৱালপাৰা টাউনৰ পৰা এঘাৰ কিলোমিটাৰমান দূৰত দুবা পাৰা বুলি ঠাই আছে তাত পাতি বনোৱা হয় এই পাতি গোটেই অসম তথা বিশ্বতে এটা প্ৰতিষ্ঠিত শিল্প হিচাপে পৰিগণিত হৈছে পাতি অসমৰ বিভিন্ন ঠাইতে বা বিভিন্ন লোকে ব্যৱহাৰ কৰে এই পাতি হ'ল আমাৰ গোৱালপাৰা চহৰৰ দুবা পাৰাত পৰা বনোৱা হয় দুবা পাৰাত ঘৰে ঘৰে প্ৰত্যেক মানুহে এই শিল্প অতীতৰে পৰা কৰি আহিছে তেওঁলোকে এই শিল্পৰ জৰিয়তে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে এই শিল্পৰ দ্বাৰা বিভিন্ন ধৰণৰ আগতে পাতি প্ৰস্তুত কৰিছিল আজিকালি পাতিৰে তেওঁলোকে বিভিন্ন ধৰণৰ নতুন বস্তু প্ৰস্তুত কৰিবলে ওলাইছে যেনেকে টুপি বনায় বেগ বনায় তাৰপিছত কুচন কভাৰৰ কাভাৰ বনায় কিছুমানে কি কৰে ডে ডেকাৰেশ্যনৰ কাৰণে কি কৰে ৱালত সেই পাতিবোৰ লগাই ধুনীয়াকে ৰেষ্টুৰাঁবিলাকত লগোৱাৰ ব্যৱস্থা কৰে এনেধৰণে পাতিৰ বিভিন্ন ধৰণৰ প্ৰচলন আছে পাতি শীতল পাতি বুলি এবিধ পাতি আছে সেই পাতিবিধ হ'ল অলপ কষ্টলি বা মূল্যত অলপ অধিক এই পাতিটো যেতিয়া আমি ব্যৱহাৰ কৰোঁ ইয়াত শীতলতাৰ অনুভৱ হয় পাতিৰ অসমৰ বিভিন্ন অঞ্চলৰ মানুহে ব্যৱহাৰ কৰে অসম তথা ভাৰতৰো বিভিন্ন অঞ্চলত এই পাতিৰ প্ৰচলন হৈ আছে ঠিক তেনেদৰেই দুবা পাৰা অঞ্চলত কিছুমান মানুহে পাল বংশৰ পাল মানুহ আছে তেনেকৈ তেওঁলোকৰ মাটিৰ বাচন বৰ্তন বনায় এই মাটিৰ বাচন বৰ্তনবিলাক যেনেকে আমি ফুলৰ টাব বনাওঁ কলহ বনাওঁ বিভিন্ন ধৰণৰ মাটিৰ কাপ বনাওঁ আজিকালি মাটিৰ কাপৰ প্ৰচলন অত্যাধিক হৈছে মাটিৰ কাপ মানে কি চাহ এইটো এটা ট্ৰেডিশ্যনত পৰিগণিত হৈছে চাহ কাপ বনায় চাহ কাপ যেতিয়া আমি এনে কাগজৰ কাপ বা আগতে গ্লাছৰ কাপত হোটেলবিলাকে দিছিলে মানুহে ইমান ভাল নাপাইছিলে মাটিৰ কাপত দিয়াৰ ফলত এই কাপত কাপটোৰো খায়ো ভাল লাগে চাহ কাপৰ টেষ্টো বাঢ়ি যায় আৰু ইয়াৰ পৰা এটা মানে সংক্ষিত মুদ্ৰা এই শিল্পীসকলে পাই আছে মাটিৰ কাপ প্ৰচলন হৈ আছে আৰু বিভিন্ন মানুহে ঘৰত ফুল বা গছ গছনি ৰুৱে এই টাববিলাক মাটিৰ শিল্প ব্যৱহাৰ হৈ আছে তেনেকে গোৱালপাৰাতে আৰু এটা শিল্প ক'বলৈ গ'লে ঢাৰি বনায় ঢাৰি হ'ল আমাৰ ক'বলৈ গ'লে গোৱালপাৰাৰ পৰা কিছু দূৰতে অৱস্থিত বল বলা বুলি এখন ঠাই আছে তাতে ঢাৰী প্ৰস্তুত কৰে এই ঢাৰিৰে বিভিন্ন ধৰণৰ বস্তু বনায় বাঁহ বেতৰ বাঁহেৰে সিহঁতে পাচি দলা পাচি কুলা বিভিন্ন ধৰণৰ ছাঙলী এইবিলাক বস্তু প্ৰস্তুত কৰে অসমৰ অসমৰ বিভিন্ন ঠাইতেই এই বস্তুবিলাক প্ৰস্তুত হয় তথাপিও মই গোৱালপাৰাৰ বিষয়ে কৈছোঁ অসমত যেনেকে বিখ্যাতশিল্প আৰু এবিধ আছে কাঁহৰ শিল্প কাঁহৰ শিল্প হ'ল বৰপেটা জিলাৰ সৰ্থেবাৰী সৰ্থেবাৰী বুলি এখন ঠাইত তেওঁলোকে কাঁহ পিতলৰ ব্যৱসায় বা বাচন বৰ্তন প্ৰস্তুত কৰে ঠিক আজিকালি ব্যৱসায় বুলিয়ে ক'ব পাৰি কাৰণ ব্যৱসায় ভিত্তিতে তেওঁলোকে বিভিন্ন ধৰণৰ কাঁহৰ বাচন বৰ্তন বনাই যেনেকে কাঁহৰ কাঁহী বাতি গ্লাছ ফ্লাৱাৰভেষ্ট আমি যে ফুলদানি বুলি কওঁ ফুল সজাই থওঁ তেনেকুৱা বনাই আৰু কাঁহৰ পৰা আজিকালি কি হৈছে প্ৰাইজ দিবৰ কাৰণে আমি প্ৰাইজ ডিষ্ট্ৰিবিউচন কৰোঁ যে তাতে যোনটো ব্যৱহাৰ কৰা হয় সেইবিলাকো বনায় বিভিন্ন ধৰণৰ জাপি বনায় এনেকে কাঁহেৰে কাঁহৰ বাচন বৰ্তনৰ প্ৰচলন অত্যাধিক অসমৰ বিভিন্ন ৰেষ্টুৰাঁ হাই ফাই কৰিবৰ কাৰণে তেওঁলোকে কাঁহৰ বাচন বৰ্তন ব্যৱহাৰ কৰে এই কাঁহ শিল্প গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে কাঁহৰ মূল্য অত্যাধিক হ'লেও এইবিলাক সজোৱাৰ কাৰণে আমি যেনেকে শৰাই তেনেকে কাঁহৰ বিভিন্ন ধৰণৰ বস্তু কাঁহ শিল্পৰ পৰা প্ৰস্তুত কৰা হৈছে এই শিল্পীসকলে তেওঁলোকৰ কৃষ্টি সংস্কৃতি এইবিলাক ধৰি ৰাখিবৰ কাৰণে এইবিলাক বস্তু অতীতৰে পৰা প্ৰস্তুত কৰি আহিছে আৰু ইয়াত বৰ্তমান আধুনিকতাৰ লগত খাপ খাবলৈ হ'লে তেওঁলোকে এইবিলাকৰ উন্নত ডিজাইন প্ৰস্তুত কৰি বিভিন্ন ধৰণৰ বাচন বৰ্তন তৈয়াৰ কৰিছে যিটো চকুত লগা হয় আৰু মানুহে অতিকে ব্যৱহাৰ কৰিবলৈ সক্ষম হয় অসমৰ আৰু এটা শিল্প আছে যেনেকে পিতলৰ শিল্প পিতল বুলি ক'লে আমি হাজো বুলি অসমৰ এখন ঠাই আছে হাজোত পিতলৰ প্ৰস্তুত কৰা হয় পিতলৰ বিভিন্ন বাচন বৰ্তন টৌ যেনেকে চৰিয়া বিভিন্ন ধৰণৰ পিতলৰ শৰাই পিতলৰ এই লতা ঘটি গ্লাছ এইবিলাক তেওঁলোকে বনায় জাগ আদি বনায় বিভিন্ন ধৰণৰ শিল্পৰে এই সাজৰ পৰা প্ৰস্তুত হয় ঠিক এই শিল্পীৰ লগে লগে আৰু অসমত আৰু এটা শিল্প আছে গতিকে চাদৰ মেখেলা বুলি ক'লে গামোচা চাদৰ মেখেলা এইবিলাক প্ৰস্তুত হয় এই শিল্প হ'ল শুৱালকুছি শুৱালকুছি অসমৰ এখন অসম নহয় গোটেই ভাৰততে বিখ্যাত এখন ঠাই হিচাপে পৰিগণিত হৈছে ইয়াৰে প্ৰত্যেক ঘৰতে প্ৰত্যেক ঘৰ গাঁওখনৰ প্ৰত্যেক ঘৰে ঘৰে কাপোৰ প্ৰস্তুত কৰা হয় পাটৰ কাপোৰ মুগাৰ কাপোৰ আৰু গামোচা প্ৰস্তুত কৰা হয় এই শিল্পই গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছে আমি ইয়াৰ পৰা এক্সপৰ্ট ইম্পৰ্টও এতিয়ালৈকে এতিয়া আৰম্ভ হৈছে অসমৰ কাপোৰ বাহিৰতলৈকে পঠিওৱা হয় বিভিন্ন অঞ্চলত এই শিল্পীসকলে তেওঁলোকৰ তেওঁলোকে নিজেই কাপোৰ প্ৰস্তুত কৰি তেওঁলোকে বজাৰত বিক্ৰী কৰে আৰু ইয়াৰ দৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি চলি আছে জীৱন নিৰ্বাহ কৰি চলি আছে কিন্তু ইয়াতেই কিছুমান পাশ্চাত্য সভ্যতায়ক অসমত গঢ় লৈ উঠিছে তাৰ ফলত শিল্পীসকলৰ অতিকে কষ্ট হৈছে যে আমাৰ এই বোৱা কাপোৰ ব্যৱহাৰটো অলপ কমি গৈছে এই কমি যোৱাৰ ফলত শিল্পীসকলে কি কৰিছে আমাৰ বোৱা কাপোৰখিনিক এটা আধুনিকতাৰ প্ৰভাৱ আনি দিছে কাপোৰবিলাকৰ ডিজাইন চেঞ্জ হৈছে ইয়াত বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰিছে আৰু নতুনত্ব আনিছে আনি বজাৰত চমক লগা কৰিছে তাৰ ফলত বজাৰত কি হৈছে আমাৰ এই নতুন হস্তশিল্পৰ বস্তুবিলাকো ধুনীয়াকে বজাৰখন সাঙুৰি লৈছে কিন্তু অসমত দেখা গৈছে অসমত হাতে বোৱা গামোচাতকে মেচিনত বোৱা গামোচাই প্ৰভাৱ বিস্তাৰ কৰিছে যেনেকে বাহিৰৰ পৰা অহা গামোচাবোৰে আমাৰ গামোচাখনৰ মৰ্যদা নষ্ট কৰিব ধৰিছে বাহিৰৰ গামোচাখনৰ দেখিবলৈ ভাল লাগিলেও চুই কাপোৰৰ কোৱালিটি একেবাৰে বেয়া কিন্তু আমাৰ হস্তশিল্পৰ দ্বাৰা পৰিগণিত হোৱা বনোৱা কাপোৰ হ'ল বৰ ধুনীয়া অতিকে মোহনীয়া গামোচা বুলি ক'লে এটা শুৱনি নাম আছে গামোচাখন ব্যৱহাৰ কৰি যেতিয়া আমি মুখখন মচো বৰ ধুনীয়া লাগে কিন্তু বাহিৰৰ পৰা অনা গামোচাখনত এটা প্লাষ্টিকৰ দৰে প্ৰভাৱ পোৱা যায় এই সূতাবিলাকো ইমান ভাল নহয় তাত মানুহে যেন এইবিলাক বস্তু ব্যৱহাৰ নকৰি আমাৰ শিল্পীবিলাকক আমাৰ এই কলা কৌশলীসকলক বা হাতে বোৱা কাপোৰ গ্ৰহণ কৰে তাৰ বাবেও মোৰ এটা অনুৰোধ থাকিল ঠিক তেনেকে অসমৰ বিভিন্ন ঠাইতে চুকে কুণে বাঁহ বেতৰ শিল্প আছে বেতেৰে বনোৱা বস্তুবিলাক প্ৰস্তুত কৰা হয় যেনেকে বেতেৰে চোফা ডাইনিং টেবুল তাৰপিছত মূঢ়া আদি বেতৰ প্ৰস্তুত কৰে এই বেতেৰে বনোৱা শিল্পবিলাক আমি আজিকালি ডেকাৰচনৰ কাৰণে ব্যৱহাৰ কৰোঁ অতিকে আধুনিকতাৰ প্ৰভাৱ আনিছে বৰ ধুনীয়াকে বনাইছে তেওঁলোকে এই এই শিল্পৰে শিল্পীসকলে বিভিন্ন অৰিহণা যোগাই আহিছে বাঁহেৰে বনোৱা চফা বাঁহেৰে চেয়াৰ আদি বনাই বা বাঁহৰ বিচনাও বনোৱা দেখিবলৈ পোৱা গৈছে আগতে দেখিছিলোঁ বাহেৰে চাইকেলো বনাইছিলে মানে দেখাবৰ কাৰণে বাঁহৰ দাঁত লগাই আমাৰ অসমৰ শিল্পীৰ অৰিহণা গোটেই পৃথিৱীতে বিয়পি পৰিছে অসমত এনেধৰণৰ বিভিন্ন শিল্পৰে ভৰপূৰ অসমখন বিভিন্ন শিল্পীয়ে বিভিন্ন অতীতৰে পৰা বহুত অৰিহণা যোগাইছে মানুহে মোহনীয়া কৰিছে চাবলৈ বৰ ধুনীয়া প্ৰত্যেকটো শিল্পীয়ে শিল্প কলাই যেন আমি আদৰি লওঁ অসমৰ ৰাইজক সেয়েহে এটা অনুৰোধ জনালোঁ আমি যেন হস্তশিল্পক আদৰণি জনাওঁ সেয়েহে মোৰ এটা মইয়ো মোৰ তৰফৰ পৰা এটা প্ৰয়াস কৰিম যে সকলোৱে এই হস্তশিল্পৰ দ্বাৰা প্ৰস্তুতি বস্তুবিলাক যেন ব্যৱহাৰ কৰে আৰু আমাৰ শিল্পীসকলক আদৰণি জনাই প্ৰত্যেকেই তেওঁলোকক উৎসাহ যোগায় যে নতুন নতুন বা নতুন নতুন ডিজাইনেৰে এই বস্তুবিলাক কলা কৌশলীৰে প্ৰস্তুত কৰক বজাৰত মুকলি কৰক নতুন বজাৰ এখন পাওক তেওঁলোকৰ তেওঁলোকৰ যেনেকে এই শিল্পীৰ দ্বাৰা বিক্ৰী হোৱা বস্তুবিলাকেৰে তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণ কৰিব পাৰে প্ৰত্যেকে ৰাইজে যেন ইয়াক আদৰি লওক তেনেধৰণে মই এটা প্ৰয়াস চলাবলৈ ময়ো মোৰ তৰফৰ পৰাও চেষ্টা কৰিম আৰু অসমৰ শিল্পৰ বিষয়ে ক'বলৈ গ'লে অসমখন অতিকে উজ্জ্বল মানে উজ্জ্বল হস্তশিল্পৰে উজ্জ্বলি থকা এখন ৰাজ্য ইয়াৰ শিল্পৰ বিষয়ে গোটেই ভাৰতবৰ্ষতে সকলোৱে ৰাইজে সকলো মানুহে জানে এই শিল্পৰ দ্বাৰা অসমখন উজ উজ্বলি উঠিছে আৰু প্ৰত্যেকটো শিল্পীয়ে নতুন নতুন বস্তু প্ৰস্তুত কৰি অতীতৰে পৰা আজিলৈকে আগবঢ়াই আহিছে এয়াই মোৰ